মোৰ ভ্ৰমণত ভ্ৰমণৰ সময়ত মনত থকা এবাৰ ট্ৰেইনতে গুৱাহাটীলে গৈছিলোঁ গৈয় মেলি গৈছোঁ আৰু ট্ৰেইনতে গৈছোঁ গৈ মেলি যাওঁতে যাওঁতে আৰু অঁ এটা জেগাত যিটো জেগাত নামিব লাগে গুৱাহাটীৰ গুৱাহাটীৰ নামিব লাগে ভাবিছোঁ ট্ৰেইনত উঠোঁতে উঠোঁতে উঠিলে আগতে আগে পিছেতে উঠি পোৱা নাই ট্ৰেইন তাৰ পিছত উঠি গৈ গৈ গৈ মুঠতে ষ্টেচন পালোঁগে আৰু ষ্টেচন পাই মেলি ভাবিলোঁ অঁ ইয়াতে হ'ব নেকি বুলি অঁ তাত নামিলোঁ নহয় নামিলো চাইছোঁ অঁ এইটো গুৱাহাটী ইয়াতে লিখা আছে তাৰপিছত নামিলোঁ নামি মেলি যিটো জেগাত গৈছো মুঠতে গাড়ী ভাড়া লৈছোঁ ভাড়া লৈ মেলি গৈ মেলি জেগা পালোঁগে আৰু অঁ তাৰপিছত তাত থাকি মেলি আহোতে আহোতে মানে ছুপাৰত আহিলোঁ ছুপাৰত টিকেট কাটি মেলি আহিছোঁ ছুপাৰত কাটি মেলি টিকেট কাটি মেলি উঠিছোঁ যেতিয়া তাৰপিছত ছুপাৰ ইমানবিলাক সুবিধা পায় মই ভবাই নাছিলোঁ মোৰ আৰামছে শুই আহিব পাৰে নিজৰ খুচিমতে আহিব পাৰে ট্ৰেইনত থাকিও মুঠতে ছুপাৰত ভাল লাগিলে আহিবলে উঠোঁতেও আৰাম লাগিলে তাৰপিছত এনেকে আহিলোঁ আৰু আহি মেলি নিজৰ এৰিয়া পালোঁহি এৰিয়া পাই মেলি গাড়ীত উঠি মেলি মানে বাছত আহিলোঁ বাছত আহি আছোঁ আহি আছোঁ তাৰপিছত একদম টোপনি টোপনি মানে একদম টোপনি ধৰিছে ন অঁ টোপনি ধৰিছে কি কৰো কি নকৰো লাগিছে ক'বই পোৱা নাই ক'ত নামিম কি নমাই দিব নহয় ন মনৰ আগতে ভাৱ এটা হৈছিলে মানে ইমান টোপনি ধৰিছিল ন মানে আহোঁতে চোপাৰত টোপনি তেনেকে অলপ গ'লো গৈ মেলি আৰু পতকেটো নিজৰ মনৰ ভাবটো হ'ল ক'ত নামি কি নামি কি যোন ৰখি পাম চিনেখন আগতে আগে পিছোই উঠি পোৱা নাই অঁ এনেকুৱা ধৰণৰ মনৰ ভাব এটা খালী আৰু নিজে যেতিয়া এয়া পাই মুঠতে বাছত আহি মেলি টোপনি গ'ল গৈ মেলি সাৰ পালোঁ বুলি চাইছোঁ নিজকে নিজে মনতে এনেকুৱা এটা পৰিছিলে মানে ক'ত কেনেকে গ'লেতো মোৰ নহ'ব টোপনি গ'লেতো মোৰ কিজান নামিব লাগে পাৰ হৈ যাওঁগে ম এনেকুৱা ধৰণৰ তাৰপিছত আহি আহিছ ধুনীয়াকে নিজৰ জেগাৰ গাঁৱৰ যিটো ষ্টেচন বা বাছ ষ্টেচন তাত ৰখিলে মানে তাত পৰা সাৰ পাই গ'লোঁ সাৰ পাই মেলি ভাবিলো ক'ত পালোহি আৰু নিজৰ জেগাতেই হয় তাৰপৰা অলপ দূৰ যাব লাগে আৰু মানে তাৰপা মুঠতে টোপনি চোপনি ভাগি গ'ল ঘৰ পালোহি মনৰ ভাৱ এটা আহি গ'ল মনৰ ভাৱ এটা আহি গ'ল আহি মেলি বাছৰ পৰা নামিলোঁ নামি যে বাছৰ পৰা নামি দোকান চোকান সোমাই কৰি মুঠতে ঘৰ আহিলোঁ ঘৰৰ পালহি আৰু হয় ঘৰ পাই মেলি ধুনীয়াকে আহিলোঁ আৰু গুৱাহাটীৰ পৰা যাওঁতে কেনেকুৱা মনত ক'ত কি কৰিম যেন লাগিছিল আহিলোঁ আহোঁতে ক'ত নামিম কি কৰিম কেনেধৰণৰ অসুবিধা হ'ব যেন লাগিছিল যিমান বহুত অসুবিধা হ'ব যেন লাগিছিল খালী অসুবিধাটো একো অসুবিধা নহ'ল বাৰু ঠিক আছে বাৰু